অঁ হয় লাগিছে অঁ কওকচোন কি কাৰণ

অঁ মইতো এতিয়া ইয়াত পেচেণ্ট আছিলে যাবলৈ নোৱাৰিম নহয় আপুনি কিবা প্ৰকাৰে ব্যৱস্থা কৰি আৰু ইয়ালৈকে গুচি আহক

অঁ অঁ আৰু ওচৰত তেনেকুৱা আপোনাৰ সুবিধাজনক যদি মেডিচাইনৰ কোনোবা আছে ফাৰ্মাচী তেতিয়া তাৰ পৰা আপুনি কিবা এটা উপায় কৰি আনি ল'ব পাৰে যদি মই নামটো কৈ দিলোহেঁতেন বাৰু অঁ এই পেৰাচিটেমোল আনি ল'বা আৰু বি বিষৰ এনেই বিষ বিষ অনুভৱ হৈ আছে নি হয় হয় তাৰমানে বিষৰ বিষৰ টেবলেট অঁ বিষৰ কাৰণে বিষৰ টেবলেটটো আৰু এই গেছৰ টেবলেটো আনিব লাগিব অঁ আনি অঁ অঁ গেছৰ টেবলেটটো খালি পেটত ভাত খোৱাৰ আগতে খাবা তাৰপিছত আৰু এই বিষৰ টেবলেটটো আনি খাই দিলে অকণমান হ'লেও আপুনি আৰাম পাব তাৰপিছত পাৰিলে তেতিয়া কাইলৈ এপাক দেখাবলৈ বুলি আহি যাব খোৱা বিষৰ টেবলেটটো ভাত কেইটামান খাই লৈ খাব অঁ হ'ব হ'ব হ'ব হ'ব হ'ব হ'ব